অঁ শইকীয়াদা এই মোৰ আধাৰ কাৰ্ডখনৰ অকণমান ভুল হৈ আছিলে মই আধাৰ কাৰ্ডখন যোৱা সোমবাৰে দিছিলোঁ শুধৰণিৰ বাবে আপডেট কৰিবলৈ পিছে এতিয়া মেছেজ এটা আহিছে আধাৰ কাৰ্ডখন প্ৰচেচিঙত আছে বুলি এতিয়া মোৰ অলপ প্ৰয়োজনো হৈছিলে গতিকে আপুনি চাই দিব পাৰিব নেকি বাৰু কেনেকুৱা কিমান পৰ্যায়ত আছেগৈ শুধৰণি হৈছেনে নাইনে পাবপৰা অৱস্থাত আছেনে নাইনে আধাৰ কাৰ্ডখন মোৰ অলপ লাগিছিলেই মোক বেংকৰ কাম এটাৰ কাৰণে যোৱা সোমবাৰেই দিয়া এতিয়া এতিয়া প্ৰচেচিং বুলিহে আহিছে মেছেজটো গতিকে আপুনি সময় অকণমান উলিয়াই পেলাইনি চাই দিব পাৰিব নেকি বাৰু কামটো সম্পূৰ্ণ হৈছেনে নাইনে অঁ সময় অকণ উলিয়াই চাই দিবচোন চাই পেলাইনি মোক জনাব কথাটো কিমান দূৰ সম্ভৱ হৈছে মোক অলপ বেছিয়ে জৰুৰী হৈ পৰিছে বেংকৰ কাম এটাৰ কাৰণে বাৰু চাই দিবচোন দেই